লকডাউনত আমি যিহেতু ঘৰৰ মাজতে আবদ্ধ হৈ আছিলোঁ আৰু সেই কাৰণে সেইছোৱা সময়ত বিভিন্ন নতুন নতুন কাম কৰি আচলতে আমি নিজকে ব্যস্ত ৰাখিছিলোঁ আৰু তাৰ মাজত অন্যতম এটা কাম হৈছে ৰন্ধা বঢ়া আমি মই বিশেষকৈ ঘৰত যিহেতু যথেষ্ট সময় পাইছিলোঁ গতিকে নতুন নতুন ধৰণৰ কিছুমান খাদ্য বস্তু ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ এই ক্ষেত্ৰত ইউটিউবত উপলব্ধ বিভিন্ন চেনেলে যথেষ্ট সহায় কৰিছিল বিশেষকৈ সেই চেনেলসমূহ চাই চাই বিভিন্ন ধৰণৰ নতুন নতুন খাদ্যবস্তু ৰান্ধি ভালো লাগিছিল আৰু লগতে আমি সদায় এটা নতুন সোৱাদ লৈ নিশ্চয় ভালেই পাওঁ আৰু সেই কাৰণে ৰন্ধা বঢ়াতো ব্যস্ত হৈছিলোঁ নিজৰ পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াৰ মানুহৰ সৈতেও এই মোৰ ৰন্ধা বস্তুবোৰ ভগাই লৈছিলোঁ তেওঁলোককো এই সোৱাদৰ ভাগ দিছিলোঁ আৰু লগতে এটা সময়ত এই এই ৰন্ধন প্ৰণালীৰ জৰিয়তে মই এটা ক্ষুদ্ৰ ব্যৱসায়ো আৰম্ভ কৰিছিলোঁ এইছোৱা সময়ত নতুন নতুন কেবাটাও বস্তু ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আমি যিহেতু মাংস ভাজিয়ে খাওঁ কিন্তু সেই সময়ত মই প্ৰথম মাংস বইল কৰিবলৈ শিকিছিলোঁ বিশেষকৈ গাহৰি বইল আৰু লগত তাত লাই লাই মানধনিয়া আদিৰে এটা নতুন সোৱাদ দিবৰ চেষ্টা কৰিছিলোঁ এই ৰেচিপিটো মই শিকিছিলোঁ ইউটিউবৰ এটা চেনেলৰ পৰাই আৰু ই যথেষ্ট সোৱাদযুক্ত হৈছিল আৰু লগতে মই বইল মাছ বনাবলৈও শিকিছিলোঁ যিহেতু তেনেই সহজ আৰু বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত এই বইল খাদ্যবোৰৰ যথেষ্ট সমাদৰ আছে আৰু ই স্বাস্থ্যসন্মতও সেইকাৰণে মাছৰ ক্ষেত্ৰতো মই বইল মাছ বনাই বলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে চুঙাত মুৰ্গী মাংস বনাবলৈ শিকিছিলোঁ সেও সেয়াও তেনেই সহজ হয় চুঙাটোত বিভিন্ন ধৰণৰ ব্যঞ্জনৰে মাংসখিনি সুমুৱাই জুহালত দিছিলোঁ আৰু অলপ পাছত সি যিহেতু ভাপ ভাপৰ জৰিয়তেই সি খাব পৰা হৈছিলে আৰু এটা নতুন সোৱাদ লাভ কৰিছিলোঁ আৰু এইছোৱা সময়ত তেনেদৰে বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ ম'গলাই পৰাঠা বনাই চাইছিলোঁ এটা ই এটা পশ্চিমীয়া আইটেম কিন্তু মই সেই ম'গলাই পৰাঠাটোও বনাবলৈ চেষ্টা কৰিছিলোঁ